মোৰ সৰ্বকালত প্ৰিয় খেলবিধেই হ'ল ফুটবল খেল আৰু এই ফুটবল খেল মোৰ কিয় প্ৰিয় যিহেতু খেল সকলোৱে ভালপায় যাৰ যেনেকৈ ইচ্ছা আছে তেনেকৈ ধৰি লওক তেনেধৰণে খেল ভালপায় মোৰ প্ৰিয় খেলবিধেই হ'ল ফুটবল ফুটবল যিহেতু মোৰ সৰুৰপৰাই প্ৰিয় আৰু আগলৈও প্ৰিয় হৈ থাকিব কিয়নো ফুটবল খেলত এজনে খেলিব নোৱাৰি সকলোৱে প্ৰায় দুটা টিমত বাইছগৰাকী খেলুৱৈ হ'ব লাগিব তেতিয়া খেলি খেল এখন ফুটবল খেল আৰম্ভ হ'ব তো এই এই খেলখন ধৰিলে মানে বহুতো লোক থাকে সেইটো কাৰণে খেলি ভাল লাগে আৰু দ্বিতীয়তে হ'ল ফুটবল খেলত

প্ৰশিক্ষণৰ প্ৰয়োজন হয় আৰু ফুটবল খেল যিহেতু নব্বৈ মিনিট খেলুৱৈ আহে তাত বহুতো জোৰ শক্তিৰ প্ৰয়োজন হয় আৰু সেই শক্তি পাবলৈ হ'লে আমি আমি সদায় প্ৰেক্টিছ কৰিব লাগিব প্ৰেক্টিছ অবিহনে ফুটবল খেলিব খেলিব পাৰি কিন্তু যেনেধৰণে খেলিব লাগে ঠিক তেনেধৰণে খেলিব আমি হয়তো নোৱাৰিম যিহেতু ফুটবল খেল খেল বৰ্তমান আগতে খেলিছিলে স্বাস্থ্যৰ বাবে কিন্তু বৰ্তমান খেল প্ৰায় জীৱিকা হৈ গৈছে এই ক্ষেত্ৰত সকলোৱে খেলৰ প্ৰতি যিসকলে খেলে তেখেতলোকে সম্পূৰ্ণ মনোযোগ দি খেল খেলি আছে তো ঠিক তেনেকৈ ধৰি লওক ফুটবল খেলখন খেলিবলৈ যেনেদৰে এঘাৰজন খেলুৱৈ লাগে এটা ছাইডত ঠিক তেনেকৈ বিভিন্ন দৰ্শকো থাকে আৰু ফুটবল খেলৰ প্ৰায় ডিমাণ্ড থাকে আৰু এই ফুটবল খেল সকলোৱে ভালপায় প্ৰায় মানুহেই ভালপায় তাত ল'ৰা ছোৱালী বুঢ়া বুঢ়ী এইবোৰৰ কোনো কথা নাই সেইকাৰণে এই এই খেলবিধ মোৰ কাৰণে প্ৰিয় আৰু এই ফুটবল খেলখন বিভিন্ন ক্ৰীড়া সংগঠনে আয়োজন কৰে আৰু বিভিন্ন থাকে ৰাজ্যৰ থাকে গ্ৰাম্যৰপৰা গৈ কিনে ডিষ্ট্ৰিক থাকে অঞ্চল ৱাইজ থাকে বা ৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয়লৈকে খেলসমূহ থাকে তো যিহেতু খেল সকলোৰে প্ৰিয় আৰু এই ফুটবল খেলটো মোৰ খুব প্ৰিয় যদিও ধৰি লওক খেলি খুব ভাল লাগে আৰু বৰ্তমান মই এই খেলৰ লগতে জড়িত হৈ আছো আৰু এই খেল খেল আমি প্ৰশিক্ষণো দিয়াইছোঁ আৰু এই খেল যে অকল যে ল'ৰাই খেলে তেনেকুৱা নহয় বৰ্তমান মহিলা বা যুৱতীসকলৰ খেলৰো বৰ্তমান বহুত ডিমাণ্ড ডিমাণ্ড হৈ গৈছে আৰু বা এই খেলসমূহ খেল মই সকলোৱে খেলি খেলি ভালপায় ফুটবল খেল খেলিবলৈ হ'লে প্ৰতিযোগিতাৰ আৰম্ভ হয় প্ৰায় ষোল্লটা টিম বা বত্ৰিছটা টিম তেনেকৈ থাকে আৰু তাতেই ফুটবল খেলত ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ড কৰি আদি কৰি চেমি ফাইনেল ফাইনেললৈকে যায় শেষত গৈ ফাইনেলটো হয় চূড়ান্ত খেলখন হয় আৰু এই চূড়ান্ত খেলখন যদি পাবলৈ হ'লে বহুতো কষ্ট কৰিব লাগিব আৰু নিজৰ যি হাৰ্ড ৱৰ্ক সেইখিনি আমি কৰিব লাগিব আৰু এটা দলক পৰাস্ত কৰিহে শেষত গৈ কিনে জয় নিশ্চিত হ'ব লাগে সেইটো কাৰণে ফুটবল খেলটো এটা খুব শান্তিপ্ৰিয় আৰু ভাল খেল এই এই খেল হয়তো সকলোৱে খেলিব নোৱাৰে আৰু এই খেলত বিশেষকৈ প্ৰয়োজন হয় ৰানিং দৌৰ দৌৰিবলৈ বহুত প্ৰয়োজন হয় আৰু ৰানিংটো নহ'লে ফুটবল খেল খেলিব নোৱাৰি ৰানিং আৰু শক্তি অবিহনে এই খেল খেলাটো সম্ভৱ নহয় যিহেতু ফুটবল খেল বহু সময়লৈকে খেলা হয় সেই সেইবাবে এইখিনি বহুত জোৰৰ প্ৰয়োজন হয় তো আমি ফুটবল খেল খেল যিসকল সংস্থাই আয়োজন কৰে তেখেতলোকেই আমাক জিলা ভিত্তিলৈ বা ৰাজ্যিক ভিত্তিলৈও যাবলৈ পাৰে বা সুবিধাকণ দিয়ে আৰু সেই ফুটবল খেল আজি নহয় মই সকলো সময়তেই এইটো প্ৰিয় হৈ থাকিব